আমি পশুধনৰ পৰা গৰুৰ পৰা গাখীৰ গাখীৰ পাওঁ গাখীৰ খীৰাই আমি বিক্ৰী কৰোঁ গৰুৱে এবছৰত এটা এটা পোৱালি দিয়ে প্ৰতিটো পোৱালীয়ে ডাঙৰ হ'লে আমি আকৌ বিক্ৰী কৰি তাৰ পৰা পইচা পাওঁ ম'হ পুহোঁ ম'হৰ পৰাও তেনেধৰণে গাখীৰ পাওঁ গাখীৰ বিক্ৰী কৰি আমি সেই পইচাই আমি নিজৰ সাজ পোছাক কিনি লওঁ কুকুৰাৰ পৰা কণী কণী বিক্ৰী কৰিও আমি পইচা পাওঁ তাৰ পৰা আকৌ গাহৰি গাহৰি কাটি মাংস বিক্ৰী কৰি আমি পইচা পাওঁ ছাগলী পুহি আমি ছাগলী বিক্ৰী কৰি পইচা পাওঁ আকৌ তাৰ পৰা ছাগলী মাংস বিক্ৰী কৰিও আমি লাভৱান হ'ব পাৰোঁ হাঁহ কুকুৰা বেচি আমি লাভৱান হ'ব পাৰোঁ পাৰ চৰাই পুহোঁ আমি পাৰ চৰাইৰ পৰাও আমি লাভৱান হ'ব পাৰোঁ এহাল এহাল পাৰৰ দাম আজিকালি দুশ টকা তাৰ পৰা আকৌ জাৰ্ছী পুহি আমি জাৰ্ছী গাইৰ পৰা বহুত গাখীৰ পাওঁ সেই গাখীৰ আমি বজাৰত কৰিব পাৰোঁ তাৰ পৰাও আমি লাভৱান হওঁ এহাল এহাল গৰু এহাল এহাল গৰু আমি বিক্ৰী কৰি আজিকালি এহাল গৰুৰ দাম লাখ টকাৰ ওপৰো হ'ব পাৰে গৰু চাই তেনেদৰে আমি লাভৱান হওঁ ভেড়া ছাগলী পুহিও আমি লাভৱান হ'ব পাৰোঁ এনেদৰে আমি জন্তু পুহি লাভৱান হওঁ